হয় মই পৰ্যটকৰ সৈতে কথা পাতি ভালপাওঁ আমাৰ ইয়াত এটা মিউজিয়াম আছে তাত বহুত বিভিন্ন দেশৰপৰা বহুত লোক মুখা চাবলৈ আহে তাত তেওঁলোকৰ লগত আমি বিভিন্ন ভাষাত কথা পাতিবলগীয়া হয় যদিও ইমান ভাষা নাজানো তেওঁলোকে আহি ইয়াত সুধে এইটো কেনেকৈ কি বস্তু কেনেকৈ কি হ'ব পাৰে আৰু তেনেদৰে আমি তেওঁলোকৰ লগত কথা পাতিবলগীয়া হয় আৰু বহুত বিহাৰৰপৰা বহুত লোক আহে চাবলৈ তেওঁলোকৰ ভাষাটোৰ লগত আমি ইমান ভাষা নাজানো হ'লেও নাজানো যদিও বহুত তেওঁলোকৰদ্বাৰা শিকিব পাৰিছোঁ বহুত কথা আৰু তেওঁলোকৰে বহুত পাঞ্জাৱৰপৰা বহুত মানুহ আহে তেওঁলোকে সোধে ইয়াত ৰুটি খাবলৈ পৰঠা ক'ত পায় এনেদৰে বহুত বিভিন্ন ধৰণৰ কথা সোধে আমিও তেওঁলোকৰ লগত খাপখাবলৈ চেষ্টা কৰিম কৰিছোঁ এনেদৰে বিভিন্ন কথা তেওঁলোকৰ লগত পাতি পাতি আজি আমি হিন্দীটো অলপ ক'ব পৰা হৈছোঁ লাহে লাহে আৰু ফৰেনৰপৰাও বহুত লোক আহে ইংৰাজীত কথা সোধে তেওঁলোকৰ লগতো আমি বিভিন্ন ইংৰাজী কথা কৈ কৈয়ে আজি ইংৰাজীত ক'বলৈ আমি পাৰ্গত হৈছোঁ আৰু মোৰ লগৰবোৰেও কেতিয়াবা হাঁহে এনেকৈ হিন্দী ইমান ধুনীয়াকৈ কওঁ ক'ত শিকিলে ক'ত কি কৰ এনেদৰে সিহঁতে মোক হাঁহে তই বাহিৰলৈ যা হিন্দী হেৰিলৈ যা আৰু বিহাৰৰপৰাও বহুত লোক আহে তেওঁলোকৰ কথা পাতি অলপ পাৰোঁ হৈছোঁ আৰু বেংগলী মানুহো আহে তেওঁলোক কথা পাতি পাতি অলপ শিকাইছোঁ ক'ত সোধে তেওঁ বাহিৰৰপৰা মানুহবিলাক আহি সোধে যে তোমালোকে এই চাংঘৰবিলাক কেনেকৈ কি ধৰণে বনোৱা হয় সেইবিলাক তেওঁলোকক বুজাবলগীয়া হয় আৰু আমি বহুতো ধৰণে তেওঁলোকক সহায় বস্তু দেখুৱাইছোঁ তেওঁলোকক অকল মাজুলীৰ মুখা বুলিয়ে নহয় আৰু বিভিন্ন চাবলৈ আহে সেইদৰে আমি তেওঁলোকক দেখুৱাওঁ তেওঁলোকেও তেওঁলোকৰ দেশৰ কথা কয় তেওঁলোকৰ বস্তুবিলাক দেখুৱাই আৰু ইয়াত সত্ৰীয়া সংস্কৃতিৰ নৃত্য চাবলৈ আহে সেইবিলাক সুধে এইবিলাক কেনেকৈ নাচে বা কেনেকৈ কি কৰে আমি তেওঁলোকক কেতিয়াবা নাচিও দেখুৱাওঁ যে এইবিলাক লয়লাসবিলাক এনেদৰেই তেওঁলোকৰ লগত আমি কথা পাতি পাতি পাৰ্গত হৈছোঁ কথা ক'বলৈ শিকিছোঁ বহুতো নজনা কথা তেওঁলোকৰপৰা তেওঁলোকেও ইয়ালৈ আহি বহুত কথা জানি গৈছে বা চাই গৈছে চাইছে এনেদৰে আমি তেওঁলোকৰ লগত কথা পাতি আছো